হেল্ল' শুনিছেনে কি কৰি আছে অঁ অঁ ভাল নে অঁ এই ট্ৰেইনিং আছিলে যে গোটৰ পিনপা কিবা খবৰ পাইছিলেনে অ নহয় আমাৰ দুগৰাকীকে যাবলৈ কৈছিলে গোটৰ বোলে হেৰিয় এইবোৰ ছাগলী তাগলী পোহা পা আদি কৰি তাত সোঁতৰ কিবা প্ৰশিক্ষণ দিয়া কথা আছে আপুনি ওলাব নহ'লে মোৰ লগতে আজি নহয় হেৰি আৰু দুদিনৰ পিছত মাতিছে যেনিবা এই কমলাবাৰীলেই নে এতিয়া বনগাঁৱতে হ'য় নে ৰাওণাখোৱাতে হ'য় খবৰটো দিব এই গ্ৰুপত মেছেজ আহিব গোটৰ গ্ৰুপবিলাক থাকে যে তাৰপিছত হেৰি যাব লাগিব অ অঁ অঁ অঁ অঁ হেৰি নহয় একো নাই হেৰি আপুনি নাথাকিলেও মই কামখিনি কৰি দিম যেনিবা অঁ অঁ অঁ হ'ব বাৰু হেৰি নহয় আগতে আপুনি ট্ৰেইনিং চেইনিং লোৱা নহয় চাগে হয়নে অঁ হেৰি অঁ কিহৰ লৈছিলে কিবা পলু পোহাৰ ওপৰত লৈছিলে নেকি অ অ অ অ অ ক'ত লৈছিলেগৈ অ ভাল আছে কেনেকুৱা কৰিছিলে কিমান দিন কৰিছিলে

তাকে এতিয়া আকৌ এইটো আকৌ এসপ্তাহ এসপ্তাহ দহদিন হ'ব বুলি কৈছে এই প্ৰথমতে বোলে তাঁতৰ কিবা শিকাব বোলে পাটলখিনি শিকাব তাৰপিছত এই গৰু ছাগলী পশুপালন যিখিনি আছে আৰু সেইখিনিৰ ওপৰত শিকাব এটা তেনেকুৱা ধৰণৰ মানে তাৰপিছত হেৰি নহয় এইটো যোৱা মেলাটো কেনেকে কি ভাবিম জানো এতিয়া আপোনালোকে গোটৰ পিনৰ পৰা মোক কিন্তু পইচা পাতি দিব লাগিব আকৌ যাবলৈ মেলিবলৈ হ'লে গোটৰ মানে পইচাটো তুলি তুলি পেলাই দিব আপুনি আকৌ নিজে জানেই নহয় পইচা পাতি কিমান ক'ত খৰচ হয় কি কথা এই মই ববিতাই কৈছোঁ ববিতাই চিনি পোৱা নাই নি অ অঁ সেইটো কাৰণে আকৌ ফোনৰ এই মাতটো সলনি হৈ যায় যে সেইটো কাৰণে তেনেকুৱা হৈছে সেইটোৱে এই গোটৰ পৰা পইচাটো দিব লাগিব খালী মানে আও সেই গাড়ী ভাড়াটো খোৱা খোৱা কি এনেকে চাহে তাহে মিলাই দিব আৰু

তাৰপিছত হেৰি আপুনি ক'ত আছে বাৰু অঁ অঁ অঁ অকণমান ভিতৰৰ ছাইডে সোমাই যাওকচোন এই কিবা শব্দ আহি আছে তাকেহে হেৰি মানে এইটো যোৱা মেলা বৰ খৰচ পাতিটো দিব অ তাৰপিছত হেৰি হেৰিটো আগতে যে পলু যে ট্ৰেইনিং লৈছিলে কিবা পোহা মেলা কৰিছিলেহি নেকি ঘৰত অঁ অঁ তাঁত চাত বৈছিলেনে কি সেইখিনি অঁ কেনেকুৱা মানে কেনেকুৱা ধৰণে কৰিছিলে কামখিনি বা তাঁতৰ কি যিখিনি শিকি পেলাই কেনেকুৱা কি কৰিছিলে অ অঁ হেৰি নহয় এইটো আৰু আপুনিটো এনেই তাঁত ব'ব জানেই হেল্ল' অঁ কি কি বৈছিলে অ অ অঁ অঁ কিবা কিবা ৱ সেইখিনি পা কিবা উপাৰ্জন কৰিছিলে নে কি অঁ অঁ তেনেকুৱা মানে সেইখিনি ঠিক এনেতো একো লোকচান নহয় চাগে শিকিলে মিলিলে হয়নে অঁ অঁ অঁ ময়ো তাকে মানে সেইকাৰণে বোলো ট্ৰেইনিংটো লৈ আহোঁ আছে এনেও শিকি থ'লেতো একো লোকচান নাই গোটেই শিকিয়ে থ'ম আৰু ঘৰখনলৈও পইচা দুটকা এটকা আহি থাকিব সেইকাৰণে বোলো শিকিয়ে থওঁগৈ বুলি ভাবিছিলোঁ তাৰপিছত আকৌ এই গৰু ছাগলী পোহাটো মানে সেই আগতে মই লৈছিলোঁ তেনেকুৱা ট্ৰেইনিঙ সেই ইমান বেছি উপকৃত নহ'লোঁ তথাপি এইবাৰ বোলো চাওঁগেচোন এইবাৰো আকৌ নতুন কোনোবা অফিচাৰ আহিব বোলে ভালকে শিকাই মেলি দিব সেইখিনি কাম বোলে হেই গৰু ছাগলী আকৌ কিবা আঁচনিও তেহেঁতি দি দিম বুলি কৈছে যেনিবা সেন তাতে মানে বোলে শিকি মেলি লোৱা তেতিয়া মানে আমি পইচা পাতি কিয় কিবি আহিলে তোমালোকক চৰকাৰী দিম আৰু গোটলে তাৰপিছত মই সুধিলোঁ বোলো গোটৰ মানে অকল এজনীয়ে কৰিব লাগিবনে নে গোটেইখিনি কৰিব লাগিব বোলে সেই বোলে তোমালোকে কেইজনী আছা সুধিলে মই বোলো আমাৰ গোটৰ দহ এঘাৰজনী বোলো আছে আৰু গোটেইকেইজনীয়ে বোলো খেতি বাতি কৰি খাই থকা মানুহ তেহেঁতি বোলে পাৰিব তাৰপাছত তেতিয়াহ'লে বোলে তুমি শিকি মেলি গুচি আহিবা তুমিয়ে গোটেইখিনিকে পাছত ট্ৰেইনিঙটো তোমাৰ পিনপা দি দিবা আৰু পইচা পাতি আমি ধৰি দিম বোলে সেই পইচা পাতি ধৰি দিম আৰু তুমি তেতিয়া গৈ পেলাই গোটত সেই দহজনীৰ ভিতৰতে হওক বা সেই পাঁচজনীৰ ভিতৰতে হওক এটা মানে হেৰি খুলি ল'ব পাৰিবা পশু মানে কিছুমান কিনি মেলি ল'ব হওক বা সেইখিনি কৰিব পাৰিম বুলি কৈছে আৰু আপোনাৰ আপত্তি নাইতো তেনেকুৱা অঁ অঁ আৰু হেৰিও দিব এইবোৰ কইলাৰ বইলাৰ সেইবিলাকো দিব যেনিবা আজিকালি আকৌ হেৰি নহয় গোটবিলাকত আকৌ ল'ৰাবিলাকো থাকে ছোৱালীও থাকে তেওঁলোকে আকৌ সেইখিনি পোহে ধৰ কিমানেতো তাঁতৰ প্ৰশিক্ষণ ল'বলে গৈছে যদিও আকৌ সেইবিলাক প্ৰশিক্ষণো দিয়া হৈছে মই সেইটোও শিকি আহিম বুলি ভাবিছোঁ লগতে মানে তাত শিকাব ব্ৰইলাৰ কইলা সেইবিলাক পোৱালিবিলাক কেনেকে যত্ন লয় কেনেকে খুওৱা বুওৱা পা ধৰি সেইখিনি শিকাব মানে তাৰপিছত আকৌ তাত মানে হেৰিও আঁচনি কিছুমানো ধৰি দিব ধৰ পইচা পাতি বোলে এই ঘূৰাই দিব লাগিব আৰু সুতৰ চিষ্টেমত সুতৰ চিষ্টেমত ধৰি দিব পইচাটো খালী সুতটো কম হ'ব যেনিবা সেনেকৈ যেনিবা তাৰপিছত ধৰি মেলি দিব আমি মানে পুহিব লাগে আৰু তাছত পোহি পেলাই যিমান তেওঁলোকক দেখুৱাব লাগিব খালী আৰু বোলে আমি যিখিনি কাম কৰিলোঁ ব্যৱসায় কেন্দ্ৰিক হৈছেনে নাই সেইখিনি দেখুৱাব লাগিব মানে সেইটোৱে মানে তাৰপাছত মই বোলো হ'ব বাৰু সেইখিনি মানে বোলো ব্যৱসায়কেন্দ্ৰিক হিচাপে আমি দেখুওৱাম গোটৰ মানুহখিনি আমি গৈ পেলাই আপোনালোকক লাগিলে আমি প্ৰমাণো দিম তাৰপিছত হেৰি আপুনি শুনি আছে নহয় হেল্ল'

আপুনি শুনি থাককচোন মোৰ কথাটো অঁ অঁ মানে বৰ হুলস্থুল হৈছে অলপ ওলাই দিয়ক তাৰপিছত হেৰি আপুনি দিগদাৰ নহয়তো আপুনি বাহিৰলৈ ওলাই আহকচোন তাৰপিছত হেৰি নহয় আপুনি টেইৰনিং লোৱা কথাটো মই যোৱাটোৱে বেয়া নাপায় নহয়

আপুনি মই ট্ৰেইনিং লোৱা যোৱাটো বেয়া নাপায় নহয় অঁ অঁ মানে ট্ৰেইনিঙত যিখিনি শিকাই ধৰ আমাৰ ব্যৱসায় এটাই হ'ব আৰু তেওঁলোকক দেখুৱাব লাগিব পইচাও ধৰি দিম বুলি কৈছে চৰকাৰীভাৱে আৰু সুদটোও কম হ'ব আমাৰতো একো লোকচান নহয় ধৰ আৰু গোটেইকেইজনী মানুহে কৰি খাই থাকিব পাৰিব সেইখিনিয়ে কৰি খাই খাই থাকিব পৰাটোৱে ডাঙৰ কথা আপুনি আপুনিটো আগতে নিজে তাঁত বৈ খোৱা মানুহ কিমান লাভ লোকচান হয় নিজেতো জানেই সেইখিনি কথা ক'ব আপুনিটো বুজি পায়েই হয়নে ঠিক আছে বাৰু দিয়ক